অঁ যোৱা সপ্তাহত মই জোতা এযোৰ অৰ্ডাৰ দিছিলোঁ এইটো আজি আহি পাইছে জোতাজোৰ ভাল লাগিছে ধুনীয়া আহিছে কালাৰটো যেনেকে দিছিলোঁ তেনেকৈ আহিছিলে জোতাটো আপোনাৰ ছাইজ যেনেকুৱা বিচাৰিছোঁ তেনেকেই পাইছোঁ একদম জুখে মুখে হৈছে ভাল লাগিছে আৰু ধুনীয়া লাগিছে